অঁ ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশৰ ক্ষেত্ৰত প্ৰযুক্তিয়ে বহুত ধৰণে সহায় কৰিছে যেনেকুৱাকৈ আজিকালি মানে যিকোনো ব্যৱসায় এটা মানে ষ্টাৰ্ট কৰাৰ আগতে মানে চ'চিয়েল মিডিয়াত দিয়া হয় ফেচবুক বা হোৱাটছাপ তেনেকৈ মানে যিখিনি মানে আমাৰ কণ্টেকত থাকে বা আমাৰ যিখিনি ফ্ৰেণ্ডত থাকে ত' গোটেইখিনি আমাৰ মানে যিটো মানে আমি প'ষ্ট কৰোঁ ত' সেইখিনিয়ে গম পায় ত' আমি যিকোনো এটা সৰু ব্যৱসায় কৰি কিনে আমি চ'চিয়েল মিডিয়াৰ জড়িয়তে বহুতখিনি প্ৰচাৰ কৰিব পাৰোঁ গতিকে চ'চিয়েল মিডিয়া আমাক বহুখিনি হেল্প কৰিছে মোৰ নিজৰ বৰমাই মানে আচাৰ তেনেকুৱাকৈ বনায় আচাৰ বিক্ৰী কৰে চ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো তেওঁ মানে বহুতখিনি লাভৱান হৈছে আৰু বহুতখিনি ভাল হৈছে তেনেকুৱা আৰু আজিকালি মানে এইবিলাকৰ ক্ষেত্ৰত মানে প্ৰযুক্তি বিদ্যাৰ ক্ষেত্ৰত মানে বহুতখিনিয়ে আগবাঢ়িয়ে গৈছে যিকোনো মানে ব্যৱসায় এটা সৰু ব্যৱসায় এটা নতুনকে ষ্টাৰ্ট কৰিলেও চ'চিয়েল মিডিয়াত দি পেলাই মানে সেইটো প্ৰসাৰ বা প্ৰচাৰ কৰিব পাৰি